মই ফুলৰ বাগিচা আৰু শাক পাচলি কৰি ভাল পাইছিলোঁ ফুল ভাল লাগে কাৰণ ফুলৰ সৌন্দৰ্যই মানুহক আকৰ্ষণ কৰিব পাৰে মই যিকোনো ফুলৰ পুলি আনি পেলাই মই ঘৰৰ বাৰান্দাত টাবত ৰুইছিলোঁ আৰু শাক পাচলি কৰিও ভাল পাইছিলোঁ নিজৰ শাক পাচলি বাৰীখনৰ পৰা নিজে শাক পাচলি তুলি আনি মানুহক ৰান্ধি বাঢ়ি খুৱাই বহুত ভাল পাইছিলোঁ আজিকালিতো এইবিলাক কৰিব জাগাও নাই আৰু হেৰিও নাই আজিকালি যিবিলাক আমি খাই আছোঁ এইবিলাক আমি বৰবিহ খাই থকাৰ দৰে হৈছে নিজে ক'তো কৰিবৰো জেগা নাই কিন্তু কিনি নাখালেও নহয় কিনি খোৱাবিলাক আমি বৰবিহ খাই থকাৰ দৰে হৈছে কিন্তু নিজে যদি কৰি খাব পাৰোঁ সেইখিনি বহুত কামত আহে কিন্তু উপায় নাই আজিকালি পৰিশ্ৰম কৰিব নোৱাৰা হ'লোঁ যিহেতু মোৰ ভৰিখন ভাঙি আছে তথাপি কওঁ ল'ৰা ছো ল'ৰাহঁতক অলপ কিবা কৰিবৰ কাৰণে পিছফালে অলপমান শাক পাচলি কৰিব কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে এইবিলাকত মনেই নবহে না